হেল্ল' বাইদ' আপোনাৰ দোকান দোকান খোলা আছে নেকি বাইদ' আপোনাৰ দোকান খোলা আছে নেকি আপোনাৰ দোকানত আছে মোক অলপ বস্তু লগা আছিল এই কিবা অলপ সকাম পাতিছিলোঁ তাতে মানে অলপ বস্তু ফল কিবা লাগিছিল অলপ অ' হয় অ' অ' আপেলৰ দাম কিমানকৈ অ' আৰু কল অ' আৰু আংগুৰ অ' অ' অ' অ' অ' এনে না হেৰি আছে কুঁহিয়াৰ আছে অ' হেৰি আছে নাচ নাচপতি আছে অ' অ' কিমান দাম অ' আৰু নাৰিকল অ' নাৰিকল লাগিছিল চাৰি পাঁচটামান অ' অ' অ' আৰু আপেলো লাগিব তিনি কিলো চাৰি কিলো মানে লাগিব আৰু নাচপতিও লাগিব চাৰি কিলোমান মোৰ হেৰি আজি হ'ল শনিবাৰ মোক বৃহস্পতিবাৰলৈকে লাগিব অ' অ' অ' অ' অ' পিছে আৰু মই বেলেগত আপোনাৰ তাতে হ'ব আৰু অ' অ' অ' সেই ওচৰত মানে চিনাকী দোকানী হ'লে ভাল হয় আৰু মানে অ অচিনাকী তাত গ'লে আৰু দাম চাম কমাই নিদিয়ে নে অ' অ'